মাছ ধৰা মাছ ধৰাটোতো মই প্ৰায় সৰুৰ পৰাই মাছ ধৰি আছো বিশেষকৈ আমাৰ ঘৰৰ ওচৰতে এখন নদী আছে সোমদিৰি নৈ তাতে আমি সৰুৰ পৰাই আমি সকলো লগৰ বন্ধু লগ লাগি মাছ ধৰোঁ তাতে আৰু মোক বিশেষকৈ মোক মাছ ধৰিবলৈ শিকালে মোক শি শিকোৱা মানুহ মেইন মানুহ বুলি ক'বলৈ মোক বৰ্তাই শিকাইছে যেতিয়া আমি মই সৰু হৈ আছিলোঁ মোৰ দেউতাতো ধৰক চাকৰি আছিলে দেউতাই ইমান টাইম দিব নোৱাৰে বা দেউতা যিহেতু ডিফেন্সত আছিলে তেওঁ দূৰত থাকে গতিকে ঘৰত থাকোতে বৰ্তাই লৈ যাই নদীলৈ লৈ যায় বৰতাই তেতিয়া জাল বায় বা খেয়া বিশেষকৈ খেয়ালি বিশেষকৈ খেজালি জাল বুলি কয় খেয়ালি জাল মাৰে মই তেতিয়া বৰ্তাৰ লগত খালৈ ধৰা মানুহ তেতিয়া মই খালৈ ধৰোঁ তাৰ পৰা বৰ্তাই মাজে মাজে কেতিয়াবা হেপিয়াইও সেনেকৈ মই প্ৰথম হেপিয়ালোঁ হেপিয়াই তেতিয়া আমিতো সৰুতে আৰু আমি হেপিয়ালে আ আমাৰ হাতত তেনেকৈ মাছ নাহে তাৰ পিছত তেনেকৈ বৰ্তাই লাহে লাহে যেতিয়া ডাঙৰ হ'লোঁ সৰু পৰা তেনেকৈ আগ্ৰহটো সৰুৰ পৰাই আছিলে মাছ ধৰাৰ তাৰ পাছত যেতিয়া লাহে লাহে ডাঙৰ হৈছোঁ তাৰ পিছত আমি বৰ্তাই জাল মাৰিবলে শিকালে জাল তেনেকে খেয়ালি জাল মাৰি মাছ ধৰিলোঁ মই মাছ ধৰিছোঁ তাৰ পিছত আমি লাঙি জাল বুলি কয় লাঙি জাল পাতোগৈ নদীত তাৰ পাছত লঙি জাল পাতোঁ তাৰ পাছত বৰশী বিশেষকৈ সৰুতে মই বেছি ভাগ মাছ আমি বৰশীত ধৰিছোঁ নদীত আমি সদাই আবেলি কেঁচু খান্দো স্কুলৰ পৰা আহোঁ স্কুলৰ পৰা আহি পূৰা কেঁচু খন্দিম কেঁচু খন্দি গোটেই লগৰ ল'ৰাবিলাক লগ লাগিম কেঁচু খন্দিম তাৰ পিছত আমি নদীত বৰশী বাম বৰশী বাই আমি নদীত শিঙি মা কি পুঠি মাছ ডাঙৰ ডাঙৰ পুঠি তাৰ পিছত আমাৰ শিঙৰা এনে ধৰণৰ মাছ কিছুমান ধৰোঁ তাৰ পিছত পলহ আমি নদীৰ আমাৰ গোটেই গাঁৱৰ ল'ৰাবোৰে একেলগে নদীত আমি এতিয়া ভাদ আহিন মাহত পানীটো যেতিয়া অলপ কমিব তেতিয়া আমি পলহ মাৰোঁ পলহত আমি মাছ মাৰো পলহত আমি ভাল ভাল মাছেই পাওঁ পলহত আমি মাছ মাৰোঁ পলহত আমি ভাল ভাল মাছেই পাওঁ পলহত আমি ডাঙৰ ডাঙৰ বৰালি পাওঁ তাৰ পাছত কুহি আৰি তাৰ পিছত এনে ধৰণে ডাঙৰ ডাঙৰ মাছ ধৰোঁ পলহত সেইটো এটা চখ পলহত মৰা তেনেকৈ মাছ ধৰি আহি আছো আজিলৈকে এনেদৰেই মাছ ধৰিছোঁ আৰু